অ' হয় এইটো আমাৰ ৱাইফাই ছাৰ্ভিচ হয়নে আমাৰ গোলাঘাটৰ অ' অ' মোৰ ৱাইফাইটোৰ একচুয়েলি কাম কৰা নাই হয়তো চাগে মোৰ পেকটো শেষ হ'ল নেকি অ' অ' মই এতিয়া তিনিশ টকাৰ প্লেনটো ভৰাই আছিলোঁ ডেইলি আপোনাৰ এশ জিবি কৈ

অ' এইটো একচুয়েলি মোৰ কাৰণে পেকটো কমি গৈছে নেক্সট ছয়শৰ পেক এটা ভৰাই দিয়কচোন ডেইলি দুশ জিবি মানকৈ মোৰ অফিচৰ কাম কৰিব পৰা ঘৰৰ পৰা অফিচৰ কাম কৰিব পৰাকৈ ডেইলি দুশ জিবিমান পোৱাকৈ হয় হয় অ' অ' ধন্যবাদ